মই ভ্ৰমণ কৰা আটাইতকৈ আকৰ্ষণীয় ঠাই বুলি ক'লে আমাৰ ওচৰতে থকা কাজিৰঙাৰ কথাই ক'ম কাজিৰঙালে মই যাওঁ গৈছোঁ মানে তাত আপোনাৰ আকৰ্ষণীয় জীৱ জন্তু দেখা যায় যেনে ধৰক আপোনাৰ গড় হৰিণা হাতী বা বনৰীয়া ম'হো দেখা যায় তেনেকুৱাখিনি জন্তুটো দেখা যায় ভাল লাগে সেইখিনি চাই